চিকিৎসাৰ গাফিলতি আৰু অসাৱধানতাৰ আইনৰ প্ৰভাৱৰ কাম হৈছেই বহুতো বহুত চিকিৎসাৰ বাবেই কাৰণ এটাই উপদেশ্যাৰ পৰিয়ালক গাইনী বিভাগত থকা কথা কওঁ হঠাৎ এগৰাকী মহিলা গৰ্ভৱতী অৱস্থাত তাই চিকিৎসা কৰিবলৈ যাওঁতে চিকিৎসাৰ গাফিলতি কৰিলে তাৰ কাৰণেই গাফিলতিৰ কাৰণেই ছোৱালীজনী হয়তো মৃত্যুমুখত পৰিবলগীয়া হৈছিল আৰু তাই মৃত্যুমুখত পৰিবলগীয়া হৈছে বুলি মানুহজনে শুনি দৌৰা দৌৰি কৰি যাওঁতেই তাৰো বাইকত যাওঁতে এক্সিডেণ্ট হ'ল তাৰ এক্সিডেণ্ট বাকী মাক দেউতাকে শুনি তাৰ ওচৰলৈ দৌৰি আহোঁতে আহি তাই ল'ৰাজন পৰি আছে পৰি থকাত মাক দেউতাকে চিকিৎসালয় নিয়াত চিকিৎসকে চিকিৎসাই বিষয়াসকলে গাফিলতি কৰা কাৰণে ল'ৰাজন মৃত্যুমুুখত পৰিবলগীয়া হ'ল আৰু মানুহগৰাকীও ছোৱালী এজনী জন্ম হ'ল তাই ছোৱালীজনীয়ে ছোৱালীজনী জন্ম দিয়াৰ পাছত ছোৱালীজনী কথাটো মানুহজনৰ কথাটো শুনি বহুত চিন্তা কৰিলে তাৰপৰা চিন্তা কৰি তেওঁ ছোৱালীজনীও একেবাৰে মানে একদম হেৰি হৈ গ'ল চিৰিয়াছ হৈ গ'ল চিৰিয়াছ হৈ যোৱাৰ পিছত গৃহস্থবিলাকে চিকিৎসাসকলক ল'ৰালৰিকৈ খবৰ দিছেগৈ খবৰ দিয়াৰ পাছত অলপ দেৰি পাছত হেৰি চিকিৎসাবিলাক দেৰিকৈ অহাৰ কাৰণেই ছোৱালীজনী বহুত অসুস্থতাত ভুগিবলগীয়া হ'ল তাৰবাবে চিকিৎসাসকলে গাফিলতি কৰাৰ বাবে বহুত অসুবিধাত অসুবিধাত পৰা হয় মানুহবিলাকৰ চিকিৎসাবিলাকে যদি যদি গাফিলতি নকৰা হ'লে কেতিয়াও মানুহজন মৃত্যুমুখত পৰিবলগীয়া নহয় তাৰ কাৰণে আইনী প্ৰভাৱ প্ৰভাৱ পৰাৰ কাৰণেই বৰ্ণনা কৰা হৈছে সেই চিকিৎসাবিলাকৰ গাফিলতি কাৰণে বহুত মানুহবিলাক অসুস্থতাৰ পোৱাৰ কাৰণেই চিকিৎসাকসকলৰ বহুতে গাফিলতি কৰে কিন্তু আৰু বহুতেই গাফিলতি নকৰে নকৰাবিলাক চিকিৎসাকৰ বাবেৰে সকলো অসুস্থতাৰ মানুহজনৰ বহুত সুবিধা হয় সেই চিকিৎসাকগৰাকীলৈ বহুতো মাই বহুত মৰম কৰিবলৈ কথা বিশ্বাসত ল'বপৰা যায়